গ্ৰাম্য কৃষিত নিপুণ শ্ৰমিক বিচাৰি পোৱাতো এ এতিয়াৰ এতিয়াৰ সয়মত বহুতে ভাবিবলগীয়া কথা কাৰণ গ্ৰাম্য কৃষিত আগৰ মানুহবি মানুহবোৰে বিভিন্ন ধৰণৰ ঘৰুৱা হিচাপে সা সঁজুলি ব্যৱহাৰ কৰিছিল বা এতিয়াৰ সময়ত অত্যাধুনিক সা সঁজুলিৰ ব্যৱহাৰ কৰে ট্ৰেক্টৰ আগতে মানুহে গৰুৰে হাল বাইছিল এতিয়া ট্ৰেক্টৰৰে হাল বায় আগতে ৰোৱে

ভূঁই ৰোবৰ বাবে ভূঁই ৰোবৰ বাবে তিৰোতা তিৰোতাসকলক

কামত শ্ৰমিক হিচাপে লগাইছিল বা গাঁৱৰ যিবিলাক ডেকা ডেকা বা বয়সস্থ লোক আছিল তেওঁলোকেও খেতি পথাৰত কৃষিৰ ক্ষেত্ৰত আগবাঢ়ি গৈছিল শ্ৰমিক হিচাপে এতিয়াৰ সমাজত কি হয় অত্যাধুনিক সা সঁজুলিৰ কাৰণে ডে গাঁৱৰ ডেকা বা বয়সস্থ লোকসকল খেতি পথাৰৰ বা কৃষিৰ কৃষিৰ ক্ষেত্ৰত শ্ৰমিক হিচাপে যোৱাতকৈ যে কোম্পানি হওক বা এনেকুৱা বিভিন্ন ধৰণৰ কৰ্মত ব্যস্ত হৈছে বা কৃ শ্ৰমিক হিচাপে যোগদান কৰিছে এতিয়াৰ সময়ত নিপুণ শ্ৰমিক বিচাৰি পোৱাতো সেইবাবে বহুত সমস্যা হয় ভালদৰে পোৱাও নাযায় নিপুণ কৃষ শ্ৰমিক নিপুণ শ্ৰমিক বুলি ক'লে আমাৰ খেতি পথাৰখনত বা ধানৰ ক্ষেত্ৰতে হওক খেতিখনৰ বিষয়ে জানিব লাগিব বা কেনেদৰে কাম কৰিব লাগে বা কেনেকুৱাকৈ কাম কিমান সময়ত শেষ কৰিব লাগে কোনটো সময়ত কামবোৰ শেষ হয় সেইটোৰ ওপৰতো যথেষ্ট গুৰুত্ব দিব লাগে এতিয়াৰ সময়ত গ্ৰাম্য কৃষিত নিপুণ শ্ৰমিকসকলে শ্ৰমিক হিচাপে নোযোৱাৰ অন্য এটা কাৰণ হ'ল বানপানী বানপানীৰ ক্ষেত্ৰত কৃষি বা ভূঁই ৰোৱাৰ পিছত বানপানী আহিলে বানপানীয়ে কৃষি কৃষি নষ্ট কৰি দিয়ে যাৰ ফলত কৃষকসকল লাভৱান হোৱাৰ দিশৰ পৰা ঘূৰি আহে বানপানীৰ সমস্যাৰ কাৰণে কৃষকসকলে পিছপৰি গৈছে সেইকাৰণে কৃষিক্ষেত্ৰত নিপুণ শ্ৰমিক বিচৰি পোৱা নাযায় ঠাইভেদে ঠাইভেদে বৰষুণৰ সমস্যা বা পানীৰ সমস্যা মাটিৰ জীপাল জীপ জীপটো নোহোৱা হৈ যায় যাৰ ক্ষেত্ৰত কৃষি কৃষিক্ষেত্ৰত বহুত সমস্যা দেখা দিয়ে আৰু এই সমস্যাবোৰৰ কাৰণে কৃষিৰ দুৰ্বলতা বেছি হয় যি হিচাপত উৎপাদন হ'ব লাগে সেই হিচাপত উৎপাদনটো নহয় যাৰ ফলত কৃষিৰ গ্ৰাম্য কৃষিত নিপুণ শ্ৰমিকসকল কৃষিক্ষেত্ৰৰ পৰা আঁতৰি আহিবলগীয়া হৈছে আজিকালি দিন হাজিৰা কৰা বা শ্ৰমিকসকলৰ বৰ্ত্তমানৰ হাজিৰা

চাৰিশ টকা হয় বা চাৰিশ টকাত এতিয়াৰ সময়ত শ্ৰমিকসকলে নিজৰ ঘৰৰ সমস্যা সমাধান কৰিব নোৱাৰে বা আৰ্থিকভাৱে শ্ৰমিকসকল বহুত দুৰ্বল সেইক্ষেত্ৰৰ পৰাও শ্ৰমিকসকল গ্ৰাম্য কৃষিত পোৱা দেখা নাযায়